ধৰ্মই আমাৰ স্বাস্থ্যৰ বিষয়ে শিকাই নে নিশ্চয় ধৰ্মই আমাৰ স্বাস্থ্যৰ বিষয়ে বহু কথাই শিকায় কাৰণ ধৰ্মত বহু নীতি নিয়মৰ মাজেৰে চলিব লগা হয় আৰু সেই নীতি নিয়মবোৰ মানি চলিলে আমাৰ স্বাস্থ্যৰ যথেষ্টখিনি উন্নত হয় ধৰ্মৰ মতে চলিলে ব্ৰহ্মপুৱাতে যদি স্নান কৰা হয় তেতিয়া মানুহজন সু স্বাস্থ্যগৰাকী হয় বুলি কোৱা হয় আৰু সেইমতে চলিলে স্নান কৰিয়ে যদি আমি ৰাতিপুৱা নিজৰ থাপনাখনত ঘৰখনত চাকি গছ দিয়া হয় বা বন্তিগছ জ্বলোৱা হয় তেতিয়া আমাৰ মনটো শুদ্ধ হোৱাৰ লগতে শৰীৰটো সজীৱ হয় ঠিক তেনেকৈ খাদ্যভাসৰ কথা আহি পৰে খাদ্যভাস যদি আমি ধৰ্মৰ মতে এটা নিৰ্দিষ্ট সময়ত আমিষ আহাৰ গ্ৰহণ কৰিলেও আমি পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰাটোৱে বেছি যুক্তিযুক্ত বুলি পাই আহিছোঁ আমি তেনেকৈ এতিয়া ধৰ্মশাস্ত্ৰ কথা আহিলে ধৰ্মশাস্ত্ৰবোৰে যিবোৰ জ্ঞান দিয়ে সেই জ্ঞানখিনি আমাৰ জীৱন ধৰণ প্ৰণালীটোতো যথেষ্ট সহায় কৰি আহিছে আৰু নামঘোষা কীৰ্তন ভাগৱত এইবোৰ গ্ৰন্থ অধ্যয়ন কৰিলে মানুহৰ মনৰ পৰা নেতিবাচক দিশবোৰ আঁতৰি ইতিবাচক চিন্তাৰে মনবোৰ পৰিপূৰ্ণ হয় আৰু মন শুদ্ধ হৈ থাকিলেই মানুহৰ শৰীৰ বা স্বাস্থ্যও উন্নত হয় বুলি মই ভাবোঁ ইয়াৰ উপৰিও ধৰ্মত কিছুমান পৰজন্ম বা পূৰ্বজন্ম কিছুমান কথা কোৱা হয় যিবোৰৰ কাৰণে প্ৰতিজন মানুহ বে বেয়া কামৰ পৰা কৰ্মফল ভুগিবলৈ বিৰত হৈ থাকে আৰু কিবা এটা কাম কৰিবলৈ যাওঁতে সদায় ধৰ্মই আমাক এটা দিশ দেখুৱাই যায় যে এইটো শুদ্ধ এইটো ভুল তেনেকৈ চাবলৈ গ'লে ধৰ্মই য দিয়া নীতি নিয়মবোৰ মানি চলিলে এটা এখন আদৰ্শগত সমাজ পোৱাৰ লগতে নিজকে সুস্থ এটা চিন্তাৰে জীৱন ধাৰণ কৰিব পাৰিব বুলি মই ভাবোঁ কাৰণ মন ভাল থাকিলেহে মানুহৰ শৰীৰো ভালেই থাকিব